ভাল জাতৰ পোহনীয়া চৰাই বাছি ল'বলৈ আমি ভাল এজনী বেমাৰ বেমাৰ চেমাৰ নোহোৱা ভাল মাইকী মুৰ্গী আৰু এটা ভাল মতা মুৰ্গী ল'ব লাগিব আৰু সেই মাইকী মুৰ্গীজনীৰ পৰা যি কণী উৎপাদন হ'ব সেয়া আমি আকৌ উমনি দি ভাল ধৰণে তাইক পোৱালিকেইটা উলিয়াব লাগিব আৰু সেই পোৱালিৰ পৰা আমি পোৱালিকেইটা যেতিয়া ডাঙৰ হ'ব সেই পোৱালিকেইটাৰ পৰা আমি ভালদৰে সিহঁতক খাবলৈ দি ডাঙৰ কৰিব লাগিব আৰু তেতিয়া আমি ভাল ধৰণৰ পোহনীয়া জাতৰ কুকুৰা পাম আৰু এই আমি বিভিন্ন জাতবোৰ আমাৰ যিবোৰ আমাৰ আছে মুৰ্গী সেইবোৰ সম সেইবোৰ হ'ল কইলাৰ ব্ৰইলাৰ আৰু আমাৰ লোকেল এই লোকেলবিলাকক আমি বৰ বিশেষ যতন ল'ব নালাগে আৰু যিবোৰ ব্ৰইলাৰ আৰু কইলাৰ আছে সেইসমূহক আমি বিভিন্ন ধৰণৰ বেমাৰৰ পৰা বাচি থাকিবলৈ প্ৰতিপাল কৰিবলগীয়া হয় ভাল খাদ্য দিবলগীয়া হয় আৰু ভেক্সিন বেজি সেইসমূহ দিবলগীয়া হয় আৰু সেয়েহে এইসমূহ আমাৰ লোকেল যিবোৰ মুৰ্গী আছে তেওঁলোকক ব্ৰইলাৰ কইলাৰ এইবিলাকৰ পৰা পৃথক কাৰণ আমাৰ লোকেল মুৰ্গীক ইমান বেছিকৈ চাব চিতিব নালাগে তেওঁলোকক মাত্ৰ খাবলৈ দিলেই হয় আৰু কিন্তু বাকী লোকেল ব্ৰইলাৰ কইলাৰবিলাকক ভালধৰণে চোৱা চিতা কৰিবলগীয়া হয়